ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱসমূহ হৈছে দেৱালী বৰদিন ঈদ ৰাম নৱমী হোলি ইত্যাদি ইয়াৰ লগতে গুৰুত্বপূৰ্ণ বন্ধসমূহ হৈছে গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱস গান্ধী জয়ন্তী গুৰু নানক জয়ন্তী গুড ফ্ৰাইডে শ্ৰমিক দিৱস ইত্যাদি গণতন্ত্ৰ দিৱস পালন কৰা হয় ছাব্বিছ জানুৱাৰী স্বাধীনতা দিৱস পালন কৰা হয় পোন্ধৰ আগষ্টত গান্ধী জয়ন্তী পালন কৰা হয় দুই অক্টোবৰত লগতে দেৱালী পালন কৰা হয় বাৰ নৱেম্বৰত দেৱালী হৈছে হিন্দুসকলৰ পোহৰৰ পৱিত্ৰ উৎসৱ বৰদিন পালন কৰা হয় পঁচিছ ডিচেম্বৰত বৰদিন হৈছে খ্ৰীষ্টানসকলৰ পৱিত্ৰ উৎসৱ ঈদ পালন কৰা হয় এপ্ৰিল মাহত আৰু জুন মাহত ঈদ দুই প্ৰকাৰৰ থাকে ঈদল্ফিটৰ আৰু ঈদ্ উজ্ জোহা ৰাম নৱমী মাৰ্চ মাহত পালন কৰা হয় লগতে গুৰু নানক জয়ন্তী গুড ফ্ৰাইডে আৰু শ্ৰমিক দিৱসতো বন্ধ হিচাবে ভাৰতত পালন কৰা হয়